অ' দোকানতে আছে আপুনি অ' এই কল আছিল নেকি কি কি আছে হয় নেকি অ' দামবোৰ কি কি সেইটো কওকচোন কলকেইটাৰ লোকেল মাল লোকেল মালভোগ হয়নে অ' অ'কে বাকীখিনি কওকচোন আশী টকা বা ইমান দাম বাঢ়িছে অ' বানপানী হোৱা নাই দিয়কচোন দাদা আৰু তাৰপিছত বাকী কি আছিলে অমৃতসাগৰ নে কি কৈছিল অ' অ' ল'ম আৰু মই এই ঘৰৰ কাৰণে ল'ম গোটেই বেলেগ বেলেগ আপেল আছে আপেল আপেল এই কেনে কাশ্মীৰৰটোহে আছে এই কালাৰ কেনেকুৱা কালাৰটো কালাৰটো কেনেকুৱা

অ'কে আপেল হ'ব এই কল আপেল পালোঁ তাৰপিছত তৰমুজ আছে তৰমুজ নহয় তৰমুজ তৰমুজ তৰমুজ হয় নেকি ও তাৰপিছত আকৌ ডালিম ডালিম লাগিব মোক ডালিম লাগিব এই ডালিম এক কেজি হয় নেকি এই লোকেলটো দিব লোকেল লোকেল এক কেজি লাগিব লোকেল এক কেজি লোকেল ডালিমটো এক কেজি দিব তাৰপিছত এই কমলা কমলা আছে লেচু লেচু লেচু নালাগে লেচু নালাগে দাদা এই কমলা আছে কমলা কমলা আছে এই কমলা দিব টেঙাটো নে মিঠাটো অ'কে হেৰিটো আপুনি তাৰ আধা কেজি দিব কমলা কল দিব তাৰপিছত ডালিম এক কেজি দিব এইটো মালভোগটো দিব লোকেল মালভোগটো কল দিব ডালিম দিব তাৰপিছত কমলা দিব হ'ব এইকেইটাই হৈ যাব কল ডালিম আপেল কমলা এইকেইটা দি দিব হৈ যাব হয় ৰাখক